অঁ নালাগে নালাগে গতিকে

অঁ অঁ মানে তেতিয়াহ'লে আমি খেলিব নোৱাৰিম বেলেগক দিব লাগিব সুবিধাটো অঁ অঁ অঁ পাৰা যায় অঁ অঁ অঁ হয় হয় হয় অঁ এই সেইটোৱে কৰিম ন

নে কি কয় অঁ এই মই আজি তপন দাৰ লগত কথায়ে পাতি ল'ম ৰবক মই মেচিন কিনাৰ কথা এটা ভাবিছিলোঁ ৰ'ব মই আজি তেনেহ'লে কম দিয়ক হা অঁ মই তাকেতো মই তপন দাৰ লগত মই বহুদিন আগতে এই কথাটো আলোচনা কৰিছিলোঁ যে মানে এই অঁ অঁ অঁ অঁ এইটো মই তাৰ মানে আমিতো এই হেৰিৰ পৰা আনিছিলোঁতো আগত ষ্টেডিয়ামৰ পৰা আনিছিলোঁ যদি এইবাৰ কিনা হয় আজি আমি এই দুইজনে আপুনি আজি আহি আহে যদি আমি তপন দাৰ লগত আলোচনাই কৰিব পাৰোঁ অঁ অঁ মই আজি উঠাম দিয়ক বঢ়িয়া এই ফুটবোল খেলাখন পাতিব লাগে মুঠতে অঁ ঠিক আছে দিয়ক তেনেহ'লে অঁ এৰু